ব্যৱসায়ত সফল হ'বলৈ হ'লে মানুহৰ বহুত গুণৰ সমাহাৰ হ'ব লাগিব তেতিয়াহে এজন মানুহ ব্যক্তিয়ে ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে যেনে ব্যক্তিজন সফল হ'বলৈ হ'লে তেখেত সত্যবাদী হ'ব লাগিব তেখেতে তেখেতৰ লগত যিসকল তেখেতৰ লেবাৰ থাকিব বা তেখেতৰ তলতে কৰ্মচাৰী থাকিব সেই তেখেতসকলক তেওঁলোকক সেই ব্যক্তিজনে বিশ্বাস কৰিব লাগিব আৰু তেওঁলোকৰ ওপৰত বিশ্বাসেই বিশ্বাস কৰি ব্যৱসায়টো আগবঢ়াই লৈ যাব লাগিব প্ৰথম কথা ব্যৱসায়ত সফল হ'বলৈ সেই ব্যক্তিসকলক সেই তলতীয়া কৰ্মচাৰীসকলক ব্যক্তিজনে বিশ্বাস কৰাৰ উপৰিও তেওঁলোকৰ ওপৰত নিৰ্ভৰ হ'ব লাগিব যাতে তেওঁলোকে তেওঁলোকক ভাল পাব লাগিব আৰু তেওঁলোকক মৰম কৰিব লাগিব আৰু ব্যক্তিজন টকা টকা পইচা তেওঁলোকক প্ৰয়োজন অনুসৰি দিব লাগিব আৰু

তেনেকুৱাখিনি গুণৰ ফলত এজন ব্যক্তিয়ে ব্যৱসায়ত সফল হ'ব পাৰে